হয় ক'ত আছ' তই অঁ তাকে এই পৰহিলৈ প্ৰ'গ্ৰেম এটা আছিলে যাব পাৰিবি নেকি এই কেন্দ্ৰীয়ত আকৌ কেলৈ তই লিষ্ট চোৱা নাই নেকি অঁ তাকে যাবি নেকি অঁ এই লগৰ দুটাই মোক ফোন কৰিলে এনেকৈ তেনেকৈ ওলা তাকে যা মই বোলো তোকো সুধি চাওঁচোন যাৱ নে নাযাৱ লগত এই শশাংকু বুলি কয় আৰু ফাৰুক বুলি কয় অঁ অঁ ইহঁতি বাইক লৈ আহিম বুলিয়েই কৈছে অঁ তয়ো তোৰখন লৈ ল'বি তাকে গাড়ীখন নিনো বুলি ভাবিছোঁ মানে গাড়ীখনো মোৰ প্ৰব্লেম হৈ আছে তোৰ তেল চেল আছেনে এই মোৰ গাড়ীখনৰ ব্লকটো ইঞ্জিনটো গৈ আছে আকৌ ঘৰ ঘৰ ঘৰ ঘৰ ঘৰ ঘৰ ঘৰ ঘৰ মাত দি আছে মই সেইটো কাৰণে নিব বেয়া পাইছোঁ এই বজাৰ ইমান কৰিবলগীয়া নাই তাকে তই কৰিবি নেকি অঁ তেতিয়াহ'লে হ'ব কৰি ল'ম আকৌ কি কথা আছে অঁ কিমান সোনকালে আহিবি অঁ টকা এহেজাৰ মই কেচ্ দিব নাই জিপে' দিলে হ'ব নাই কেচ্ নাই মানে জিপে'তহে আছে অ ঠিক আছে জিপে'ত লৈ ল'বি অঁ

ডাঙৰ এটা যাব নেকি তাৰ আকৌ লগৰ ধেৰ আছে নহয় সিও আকৌ তেহেঁতৰ লগতহে যাব অঁ অঁ ঠিক অঁ অঁ যোৱা সময়ত ফোন এটা মাৰিবি সেইদিনা